আমাৰ অঞ্চলৰ মহিলাসকলে আজিকালি বহুতো কামত আগভাগ লোৱা হৈছে নাৰী দিৱস আকৌ সংঘৰ কামত বা নামঘৰৰ কামত এনেকুৱা কৰিবলৈও ওলাই যাব পৰা হৈছে মহিলাসকলে মুক্তভাৱে পঢ়িবলৈ কৰ্ম কৰিবলৈ অথবা কামৰ বাবে অন্য ঠাইলৈ যাব পাৰিছে ল'ৰা ছোৱালী ছোৱালীবিলাকে হোষ্টেলত থাকি পঢ়িব পাৰিছে আকৌ মহিলাসকলেও নিজৰ নিজৰ কামৰ কাৰণে ৰুম ভাড়ালৈ লৈ এনেকৈ থাকি নিজৰ কৰ্মত কৰিব পাৰিছে একো অসুবিধা ভোগ কৰিবলগীয়া হোৱা নাই কিন্তু মহিলাসকলৰ সন্মুখীন কিবা বাধা আছে ইমান নাইকিয়াও নহয় আজিকালি মহিলাসকল ওলাই গ'লে কিছুমানে কয় যে ইমাননো কেলৈ ঘূৰি পকি ফুৰিছে এই মহিলা বহুত বৰ ভাল হোৱা নাই নেকি এই বুজি নাপায় নেকি 'লাও সদায় পাতৰ তলতহে' এই তেনেকুৱা বচনো কিছুমানৰ মুখত শুনা যায়